অঁ দাদা মই মাজগাঁৱৰ পৰা কৈছিলোঁ

হয় মই পিজ্জা অৰ্ডাৰ কৰিছিলোঁ হয় হয় হয় মাজগাঁৱৰ বি এড কলেজৰ বেক গেটৰ কাষৰ যিটো ৰাস্তা আছে সেই ৰাস্তাটোৰে সোমাই আহিলে পাই যাব

খাদ্যটো আহোতে কিমানমান সময়ৰ প্ৰয়োজন হ'ব পাৰে বাৰু আনুমানিক

হয় আধা ঘণ্টা ঠিক আছে দিয়ক ৰাখিছোঁ